মোৰ আচলতে ভ্ৰমণ কৰা প্ৰিয় যিবিলাক স্থান আছে তাৰ ভিতৰত শ্বিলং কলকাতা আৰু শিৱসাগৰ এই এই তিনিটা মই বিশেষভাৱে ভাল পাওঁ শ্বিলঙক মই আটাইতকৈ বেছি ভাল পাওঁ এই কাৰণেই শ্বিলঙত বিভিন্ন ধৰণৰ চাবলগীয়া ঐতিহাসিক কিছুমান মানে স্থান কিছুমান আছে তাৰ ভিতৰত আমি যদি কওঁ প্ৰথমতে চেৰাপুঞ্জী ভাৰতবৰ্ষৰ ভিতৰত এই মেঘালয়তে আটাইতকৈ বেছি বৰষুণ দিয়ে শ্বিলঙৰ শ্বিলঙৰ চেৰাপুঞ্জীত গোটেই বছৰেই আচলতে বৰষুণ হৈ থাকে তাতে বৰষুণে ইমান ধুনীয়া গোটেই ডাৱৰ ডাৱৰবিলাক ওচৰতে যেন ডাৱৰখিনি আছেহি সেই প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইটো খুব বেছি ভাল লাগে আৰু তাতে যিবিলাক ৱাটাৰফল আছে পানীবিলাক যিবিলাক বিভিন্ন ধৰণৰ চেভেন ছিষ্টাৰ ৱাটাৰফল হওক এনেকুৱা কেবাটাও ৱাটাৰফল আছে সেই ৱাটাৰফলবিলাক একদম ওচৰৰ পৰা চাব পাৰি তাৰ ৱাটাৰফলৰ যিবিলাক পানী হেৰিটো যেন গাতহে আহি তাৰ পৰা ডাৱৰ হৈ আহি গাতে পৰিছেহি তেনেকুৱা নিচিনা আৰু তাতে শ্বিলঙত ভাল লাগে যিটো হেৰি আছে শ্বিলঙৰ যিটো ডাউকি ডাউকি শ্বিলঙৰ আটাইতকৈ জনপ্ৰিয় সেই ডাউকিত আচলতে ডাউকিৰ যিখন ৰিভাৰখন আছে সেই ৰিভাৰখনে দুটা ৰিভাৰখনে দুখন দেশক প্ৰতিনিধিত্ব কৰিছে এখন হৈছে বাংলাদেশ আনখন হৈছে ভাৰত সেই ডাউকিখনৰ ডাউকি ৰিভাৰখনৰ তাত যদি বোটিং কৰা হয় তাতে সেই বোটিং কৰোঁতে মানে তলত ৰিভাৰখনৰ তলত যে বালিবিলাক যে আছে বালিবিলাক আৰু মাছবিলাক একদম ধুনীয়াকৈ জিলিকি থাকে আটাইতকৈ চাফা আটাইতকৈ চাফা আৰু শ্বিলঙৰ সেই ডাউকিৰ ওচৰতে এখন গাঁও আছে সেইখন আটাইতকৈ শ্বিলঙৰ মানে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ চফা গাঁও সেইখন তাত এটা প্ৰত্যেক ঘৰৰ মানুহৰ সন্মুখত কিছুমান ডাষ্টবিন আছে আৰু ৰাতি যদি গছৰ পাত সৰে তেতিয়াহ'লে সেই গাঁৱৰ মানুহবিলাকে ৰাতিপুৱা সোনকালে চাফা কৰি দিয়ে আৰু দিনত কোনো লেতেৰা লেতেৰাকৈ নথয় আটাইতকৈ চাফা গাঁও তাতে আছে তাৰ পিছত আপোনাৰ যিটো এলিফেণ্ট যিটো গুহা এটা আছে এলিফেণ্ট কেভ বুলি গুহা এটা আছে সেই গুহাটোত আপোনাৰ অতি আগৰ দিনৰ গুহাটো তাতে ভিতৰত পানী বৈ থকা আজিকালি মানুহবিলাক তাৰ ভিতৰলে যায় আৰু আৰু এটা আছে শ্বিলঙৰ শ্বিলং পিক বুলি শ্বিলং পিকৰ পৰা আচলতে গোটেই মেঘালয়খনৰ মেঘালয়খনৰ ভ্যিউটো চাব পাৰি শ্বিলং সেই শ্বিলং পিকৰ পৰা গোটেই মেঘালয়খন ধুনীয়াকৈ তাৰ পৰা চাব পাৰি তাৰ পিছতেই মোৰ আৰু এটা ভাল লগা আন এখন হেৰি প্ৰিয় স্থান হৈছে কলকাতা কলকাতা এই কাৰণে ভাল লাগে কলকাতা আটাইতকৈ এতিয়া ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো ৰে'লৱে ইষ্টেচন ৰে'লৱে ইষ্টেচন হাওৰা যিখন হাওৰাৰ ৰে'লৱে ইষ্টেচন সেইটো কলকাতাত আছে আৰু কলকাতাত সেইটো বহুত বেছি ডাঙৰ তাৰ লগে লগে আমাৰ যিখন হাওৰা ব্ৰীজখন আছে সেইখন ব্ৰিটিছৰ দিনৰে প্ৰায় আশী নব্বৈ বছৰ আগৰ ব্ৰীজ আৰু সেইখন আটাইতকৈ ডাঙৰ বিশেষত্বটো হৈছে সেই ব্ৰীজখনৰ কোনো ধৰণৰ খুঁটাই নাই ব্ৰীজখনৰ কোনো ধৰণৰ খুঁটাই নাই সেই কাৰণে সেই ব্ৰীজখন তাত গৈ তাত উঠি বা তাত চাই হাওৰা ব্ৰীজৰ তলত বিভিন্ন ধৰণৰ সৰু সৰু নাওবিলাক চলে গুটি নাওবিলাক চলে সেই নাওবিলাকত উঠি সেইখিনি বস্তু চাই খুব বেছি ভাল লাগে আৰু তাতে নেচনেল লাইব্ৰেৰী আছে নেচনেল লাইব্ৰেৰীত কমচে কম ক'মেও বিভিন্ন পুৰণা কিতাপবিলাক আছে কমচেকম পোন্ধৰ লাখ ওপৰত তাতে কিতাপ আছে বিভিন্ন ধৰণৰ বিভিন্ন আগৰ পুৰণা পুৰণা যিবিলাক কিতাপ ক'তো ফটকেনে বিচাৰি নাপায় সেই কিতাপবিলাক তাত আছে তাৰ পিছত সাগৰৰ পাৰত দীঘা বুলি আছে দীঘা সাগৰৰ পাৰত গৈ পিনে তাত বিভিন্ন ধৰণৰ সৌন্দৰ্যবিলাক চাব পাৰি সাগৰৰ সেই পানীবিলাক একদম হেৰি হৈ আহি ঢৌ নিচিনাকৈ আহি সাগৰৰ পাৰত পৰাতো তাত খোজকাঢ়ি এইবিলাক খুব বেছি ভাল লাগে আৰু তাতে চাইন চিটি চাইন চিটি সেইটো এটা চাবলগীয়া হেৰি চাইন চিটি ভাল পাওঁ লগতে যিটো কলেজ ষ্ট্ৰীট বুলি আছে কলেজ ষ্ট্ৰীটৰ তাতে কলেজ ষ্ট্ৰীটৰ মুখ্যতঃ গোটেই কিতাপৰে দোকান কিতাপৰ দোকানখিনি বহুত বেছি কিতাপৰ দোকান তাতে আছে বিভিন্ন ধৰণৰ কিতাপ তাতে পোৱা যায় তাৰ পিছত আৰু মিউজিয়ামবিলাক আগৰ পুৰণা দিনৰ মিউজিয়ামবিলাক বিভিন্ন ধৰণৰ বস্তু তাতেই তেওঁলোকে থৈছে সেই গোটেই আগৰ পুৰণা কিছুমান বস্তু ব্ৰিটিছৰ দিনৰ হওক বা তেনেকুৱা ঐতিহাসিক কিছুমান বস্তু তেওঁলোকে মিউজিয়ামত সংগ্ৰহ কৰি ৰাখিছে সেই বস্তুখিনি চাই ভাল লাগে আৰু তাৰ পিছতে শিৱসাগৰখন শিৱসাগৰখন আচলতে শিৱসাগৰত বিভিন্ন আহোম দিনৰ বিভিন্ন ধৰণৰ ঐতিহাসিক কিছুমান বস্তু আছে তাৰ ভিতৰত যদি আমি কওঁ প্ৰথমতে শিৱসাগৰত এনেকুৱা কিছুমান পুখুৰী আছে কেবাটাও পুখুৰী আছে সেই পুখুৰীবিলাক কোনোদিনে নুশুকাই কোনোদিনে বাৰিষা খৰালি পুখুৰীত পানী একেই থাকে কোনোদিনে সেই পানী নুশুকাই আৰু তাতে বিভিন্ন ধৰণৰ এতিয়া আছে তাতে হেৰি ৰংঘৰ আছে কাৰেংঘৰ আছে তলাতল ঘৰ আছে সেইবিলাক আহোমৰ দিনৰ তাত বনোৱা আচলতে কৌশলবিলাকো আজিৰ দিনৰ নিচিনা চিমেণ্ট চিমেণ ইটা ব্যৱহাৰ কৰি সেইখিনি বনোৱা নাছিলে সেইখিনি আচলতে একদম একদম থলুৱা কিছুমান প্ৰযুক্তি ব্যৱহাৰ কৰি সেই বস্তুবিলাক বনাইছিলে তেতিয়া বৰা চাউলৰ লগত হাঁহৰ কণী তাৰ পিছত হাঁহৰ কণী লগ লগাই তাত সেই তাৰ চিমেণ্টৰ ঠাইত সেইবিলাক ব্যৱহাৰ কৰিছিলে তাৰ পিছত তাতে ঐতিহাসিক কিছুমান মৈদাম কিছুমান আছে মৈদামৰ যিটো পৰম্পৰা আচলতে আহোম দিনৰ যিটো পৰম্পৰা সেই মৈদামৰ মৈদামৰ ব্যৱস্থা তাত আছিলে কোনোবা আগতে ৰজা যেতিয়া কোনোবা মৰিছিলে সেই মৈদাম দিয়াৰ ব্যৱস্থা তাত আছিলে এতিয়াও সেই মৈদামবিলাক আছে আজিকালি বিভিন্ন ঠাইৰ পৰা মানুহবিলাক গৈ সেই মৈদামবিলাকো চাব পৰা হৈছে সেই কাৰণে মোৰ গোটেই কলকাতা হওক শ্বিলং হওক শিৱসাগৰ হওক মোৰ খুব বেছি ভাল লাগে